হয় হয় কওকচোন

আ কমটোতো হ'ব আৰু অলপ চাই চিতি দিব পাৰিম বহুত বেছি কমাব পাৰিম বুলি ক'ব নোৱাৰোঁ

আহ আপুনি এবাৰ মোৰ দোকানলৈ আহি যাব নহ'লে পাৰে যদি

অ ঠিক আছে ঠিক আছে মই আপোনাক আজি আজি অ ঠিক আছে ঠিক আছে মই আপোনাক চাই চিতি পঠাই দিম বাৰু যিখিনি সেইটো এমাউণ্টৰ ভিতৰত সোমায় আপোনাক আজি পঠাব লাগিব নে কাইলৈ পঠালে হ'ব হয় নেকি অ হয় ঠিক আছে দিয়ক মই আপোনাক আজি পঠাই দিম বাৰু অ অ ঠিক আছে দিয়ক ধন্যবাদ